আমি অসমীয়া মানুহ যিহেতুকে আমি ভাত খাই ভাল পাওঁ ভাত খাই ভাল নাপালেও আমি মানে ভাতটো নহ'লে আমাৰ নচলে কাৰণ আমি ভাত নোখোৱাকৈ আমি থাকিব নোৱাৰোঁ আমি যদি ৰেষ্টুৰেণ্টত দুদিন খাওঁ কিন্তু আমাক ভাতটো মানে অভাৱটো অনুভৱ হয় আমাৰ যে আমাক অকণমান ভাত পোৱা হ'লে সেইটো হৈ যায় সেইটো মোৰ লগতো হয় তাৰপিছত মই ৰেষ্টুৰেণ্টৰ ফাষ্টফুডবিলাকো খাই ভাল পাওঁ যেনেকৈ চিকেন বিৰিয়ানী মমো ফুচ্কা এইবিলাকো ফুটপাথতো খাই ভাল পাওঁ সেইবিলাক বস্তু হ'লে মোক আৰু একো নালাগে তাৰপিছত এনেকৈ ভাল পাওঁ মাংস খাই ভাল পাওঁ মাংসটো মোৰ সৰুৰ পৰা প্ৰিয় লগতে এতিয়াও খাই ভাল পাওঁ আৰু পায়স আছে পায়স তাৰপিছত এনেকৈ কিবা কিবি এনেকৈ ভাল পাওঁ আৰু কিছুমান বস্তু তাৰপিছত মই ৰেষ্টুৰেণ্টতো ভাল পাওঁ ৰেষ্টুৰেণ্টত এনেকৈ খাব গ'লে আৰু ভালে আৰু সেইটো অঁ মাৰ মাৰ মাংসটো খাই ভাল পাওঁ মা বনাই থোৱা মানে মাংস খাই বহুত ভাল লাগে আৰু ধুনীয়া টেষ্টি খানা বনায় মাংসটো বহুত ভাল লাগে আৰু এনেকৈ কেতিয়াবা কণীৰ আঞ্জা তাৰপিছত মাছৰ আঞ্জাও এনেকৈ ধুনীয়া হয়